আমি এনেকে ফুল ৰুবলৈ হ'লে বাগিচাত বাগিচাৰ ফুল ৰুবলে আমি ইউজ কৰোঁ ধৰ বিভিন্ন ধৰণৰ বস্তু থাকে ইউজ কৰা আজিকালি ওলাইছে কিন্তু আমি তেনেকে ইউজ নকৰোঁ আমি ঘৰৰে বস্তু এতিয়া ক'লে আপোনালোকৰ হাঁহি উঠিব পাৰে ধৰ আমি চিপৰাং আমি ইউজ কৰোঁ তাৰ পিছত তেনেকৈ কটাৰীৰে গাঁত খান্দোঁ তেনেকে কিবাকিবি মানে কৰত চৰত লৈ কৰি তেনেকে কৰোঁ তাৰ পিছত এনেকে পানী দিবলৈ পাইপ বাল্টিঙত মগ সেইবিলাক লাগে তাৰ পিছত আমি ফুলটো এনেই টাৱতে ৰুওঁ আৰু কেতিয়াবা বটলে দিও ডিজাইনিং ডিজাইনিঙকে কাটি পেলাই ৰুওঁ নহবা কেতিয়াবা গ্লাচ কাপ তাৰ পিছত মগ সেইবিলাকতে ৰোৱা হয় কেতিয়াবা আমাৰ এনেকে গাঁৱলীয়া জেগাত মাটিতে ৰুৱে মাটিত ৰুলেই ভাল লাগে ধৰ এইবিলাক টাব চাবতকে আৰু সেইবিলাক ইউজ কৰে ধৰ আমি চিপৰাংখন ইউজ কৰোঁ গাঁত খান্দিবৰ কাৰণে কাৰণে মানে বেলেগে ইউজ নকৰিব পাৰে কিন্তু মই ইউজ কৰোঁ তেনেকে কটাৰী ইউজ কৰে মানে মানে একছুৱেলী মানুহবিলাকে বেছিভাগমানে কটাৰীয়ে ইউজ কৰে গাঁত খান্দিবৰ কাৰণে মানে মইহে চিপৰাং ইউজ কৰোঁ ধৰ তেনেকুৱাকে মই ইউজ কৰোঁ ফুল ৰুওঁ হ'ব